ল মেডিকে হেৰি লখিমপুৰ মেডিকেল হস্পিতেল হয়নে অ মোৰ মানে এই ছালৰ অসুখ এটা হৈ আছিলে সেইকাৰণে কালিলে ডক মানে ডক্তৰ পাম নেকি সেইটো বুলিয়ে ফোন কৰিছোঁ

অ

অ অ

অ অ নাই দেখুওৱা ছাৰ অ হ'ব তেতিয়াহ'লে থেংক ইউ ছাৰ